মই বিভিন্ন ঠাইলৈ ফুৰিবলৈ গৈছোঁ তাৰে ভিতৰত মেঘালয় তাৰ ছিকিমৰ ৰাজধানী গেংটক তাৰপিছত আমাৰ অসমৰ বিভিন্ন প্ৰান্ত বহুত জাগা ফুৰিবলৈ গৈছোঁ তাৰে ভিতৰত আটাতকৈ ভাল লাগিল মোৰ গৈ ছিকিমলৈ কাৰণ কেলে তাত পাহাৰ আছে পাহাৰ মোৰ বৰ প্ৰিয় মই পাহাৰত গৈ বিৰাট ভাল পাওঁ পাহাৰ ফুৰি ভাল পাওঁ তাৰে ওপৰত তাৰ পাহাৰত বৰফ আছে ত' সেইবাবে সেনেকুৱা ঠাই মোৰ বিৰাট প্ৰিয় আৰু তাৰ যি পৰিৱেশ সেই পৰিৱেশ বিৰাট ধুনীয়া আপোনাৰ বিৰাট সুন্দৰ পৰিৱেশ প্ৰাকৃতিক এটা পৰিৱেশ বিভিন্ন ঠাই আছে তাত যেনেকৈ আপুনি আপোনাৰ মনোৰঞ্জনৰ বাবে ঠাই আপোনাৰ মনৰ শান্তিৰ বাবেও কিছুমান ঠাই আছে য'ত গৈ পিনে আপুনি মনটোৰ অকলশৰীয়া বাবে আপুনি নিজক লৈ সময় দিব পাৰে তাৰপিছত তাৰ বিভিন্ন ধৰণৰ সা সুবিধাখিনিও বিৰাট ধুনীয়া আৰু তাৰ যি মানুহৰ যি ব্যৱহাৰ সেই ব্যৱহাৰখিনিও বিৰাট ধুনীয়া কাৰণ সেই সেই ঠাই টুকুৰা আচলতে পৰ্য্যটকস্থলী হয় আৰু তাৰ মানুহবোৰ বিৰাট আপোনাৰ প্ৰতি এটা অনুভৱ বিৰাট ধুনীয়া অনুভৱ দেখু দিব আপোনাক মানুহবিলাকে আৰু বিৰাট ধুনীয়া আপোনাৰ লগত ব্যৱহাৰ কৰিব আপোনাক সহায় স যেতিয়াই পাৰে যিমানেই যি নহওঁক আপোনাক যিমানেই পাৰে তেওঁলোকে আপোনাক সহায় আগবঢ়াবলৈ চায় আৰু ঠগাৰ বা কোনো হেৰি ব্যৱহাৰ ব্যৱস্থা তাত মানে মানুহবিলাকৰ মনত নাই মই যিমানখিনি গ'লোঁ এবাৰ নহয় মই কেইবাবাৰো গ'লোঁ ছয় সাতবাৰ মই গৈছোঁ তাত থাকিছোঁ আহিছোঁ মোৰ কেতিয়াবা মনটো বেয়া লাগিলে হয়টো বছৰত কেতিয়াবা বছৰেকত এবাৰ হ'লেও মই তালৈ গৈছোঁ ইমানদিনে ত' সেইটো কাৰণে ভাল লাগিছে তাৰু তাৰ বিভিন্ন প্ৰান্তত তাৰ চাৰিটা চাৰিখন ডিষ্ট্ৰিক্ট আছে জিলা আছে আমাৰ নৰ্থ উত্তৰ পূৱ পশ্চিম আৰু দক্ষীণ ছিকিম জিলা বুলি কয় তাৰে ভিতৰত আমাৰ গেংটকখন তাৰ ৰাজধানী কৰিছে আৰু গেংটকখনে হৈছে আচলতে সবতকৈ ডাঙৰ চহৰ ছিকিমৰ কাৰণ কেলে সেই তাত আপোনাৰ বহুখিনি সা সুবিধা আছে তাত আপোনাৰ আৰু গেংটকৰ একেবাৰে ওচৰতে আপোনাৰ গেংটকতে এটা ৰোপৱে' আছে সেই তাত আপুনি সেই ৰোপৱে'ত আপুনি উঠি পিনে আপুনি এটা আনন্দৰ পৰিৱেশ ল'ব পাৰে তাৰপিছত আমাৰ সেই গেংটকৰ অকণমান আঁতৰলৈ আপোনাৰ গোটেকেইটা ম'নেষ্টেৰী আছে ম'নেষ্টেৰী মানে হৈছে বুদ্ধসকলৰ শিক্ষাগ্ৰহণ কৰা ঠাই বা বুদ্ধৰ সকলে তাত পূজা পাতল কৰাও ঠাই সব কৰে তাৰ ওপৰঞ্চি আমাৰ বিভিন্ন আৰু ম'নেষ্টেৰী আছে আৰু তাত পাৰ্ক আছে তাৰ ওপৰঞ্চি আপোনাৰ তাত অকণমান আঁতৰলৈ গেংটকৰ সেই ইষ্ট ছিকিম বুলি কোৱা হয় পূৱ ছিকিম বুলি কোৱা হয় সেই পূৱ ছিকিমত আপোনাৰ নাথোলা এটা যি পাছ সেই পাছটো আছে সেই তাত ফুৰিবলৈ যাব পাৰি তাত পাহাৰৰ বৰফৰ পাহাৰৰ পৰিৱেশটো ল'ব পাৰি তাৰপিছত আমাৰ তাৰ তলতে এটা চাং চাং চংমৌ এটা হৃদ আছে পাহাৰৰ মাজত বিৰাট ধুনীয়া পৰিৱেশৰ হ্ৰদ চাৰিওফালে ডাৱৰে আৱ আৱৰি থাকে তাৰপিছত আমাৰ গেংটকৰ যি যিখন মেইন ৰাজধানী সেই ৰাজধানীত এখন বজাৰ আছে বজাৰখন বিৰাট ধুনীয়া তাত মই প্ৰথমবাৰৰ বাবে এখন বজাৰ দেখিছোঁ য'ত গাড়ী গোড়া নচলে তাত মানুহে অকল খোজ কাঢ়ে ত' বিৰাট ধুনীয়া একদম বিৰাট চফা প্ৰথম কথা বিৰাট চফা আমি শিকিবলগীয়া ঠাই শিকিবলগীয়া কথা যে এখন এখন জাগা কেনেকৈ চফা কৰি ৰাখিব লাগে এটা পলিথিনৰ বেগ এটা চিপছৰ পেকেটো পৰি থকা দেখিবলৈ পোৱা নাযায় তাৰ ওপৰঞ্চি আমি আৰু বহুত বস্তু শিকিবলৈ আছে ছিকিমত সেইয়াই